হাঁহ কুকুৰা আৱৰ্জনা ফল

তেনে ক্ষেত্ৰত আমি হাঁহ কুকুৰা ছাগলী গৰু বা যি আৱৰ্জনা ওলাই সেই আৱৰ্জনাখিনি আমি শাক পাচলি দিব পাৰোঁ তাৰপিছত ফুল ফুলৰ গুৰিবিলাকত দিওঁ আৰু সেইখিনিয়ে মানুহৰ মানে বা আৰু প্ৰাকৃতিক পৰিৱেশটো একো দূষিত নকৰে বৰঞ্চ ভালে হয় যিখিনি আমি বজাৰত পাওঁ সাৰ সাৰ